হাঁহ কুকুৰাৰ ঘৰত বায়ু চলাচলৰ বহু বিশেষ গুৰুত্ব আৰোপ কৰা হয় যদি হাঁহ কুকুৰাৰ ঘৰটো ভালকৈ বায়ু চলাচল হৈছে নাই তাক ভালকৈ বিবেচনা কৰি তেনেকৈ ঘৰটো নিৰ্মাণ কৰা হয় বা বাঁহে বাঁহেৰে ঘৰটো নিৰ্মাণ কৰা হয় আৰু তাত জালি জালি দিয়া হয় আৰু তেতিয়া সুন্দৰভাৱে তাত বায়ু বায়ু অহা যোৱা কৰিব পাৰে আৰু তেতিয়া হাঁহ কুকুৰাখিনি কোনো কষ্ট নোপোৱাকৈ হাঁহ কুকুৰাবিলাক তাত থাকিব পাৰে আৰু গৰমৰ দিনত তাত ফেন সৰু সৰু ফেনো তাত দিয়া হয় যিবিলাক আমাৰ ঘৰতো যিহেতু হাঁহ কুকুৰা আমি পালন কৰোঁ তেনেকৈ বাঁহৰ ঘৰ সাজি লৈছোঁ তাত ধুনীয়াকৈ আমি বায়ু বায়ু সোমাব পৰা তাত ধুনীয়া ব্যৱস্থা কৰা হৈছে আৰু গৰমৰ দিনত তাত ফেন ফেন চলোৱা হয় সিহঁত তেতিয়া তেওঁলোকৰ সিহঁতৰ প্ৰজনন মানে কণী উৎপাদন সিহঁতি ভালদৰে কৰিব পাৰে সিহঁতৰ বেমাৰ আজাৰ নহয় যিহেতু বন্ধ কোঠাত এটাত বহুতো বেমাৰ আজাৰে বাস কৰিব পাৰে তাত বায়ু চলাচল ধুনীয়াকৈ ৰ'দ ঘাই পৰা জেগাত সিহঁতক ৰখা হয় আৰু তাত ধুনীয়াকৈ বায়ু সোমাব পাৰে পৰা কোঠা কোঠাত সিহঁতক ৰখা হয় বিশেষ বহুত মানুহবিলাকে প্ৰায়ে বাঁহেৰে ঘৰবিলাক নিৰ্মাণ কৰে বা বাঁহৰ বাঁহৰ বাঁহৰ ঘৰত ধুনীয়াকৈ বাঁহৰ ঘৰত ধুনীয়াকৈ বায়ু চলাচল কৰিব পাৰে আৰু বা ডাঙৰ ডাঙৰ জালি বনোৱা বনোৱা থাকে আৰু তাত শীতৰ দিনত তেতিয়া হেৰি কৰা হয় মানে ত্ৰিপাল ট্ৰিপালেৰে গোটেই ঘৰটো বেৰি ৰখা হয় আৰু ওপৰত খেৰৰ কিছুমানে খেৰৰ হেৰি দিয়ে চালি দিয়ে আৰু কিছুমানে নৰাৰ চালি দিয়ে